হয় কওকচোন হয় হয় হয় হয় আপুনি তাতে গৈ ভালেই পাব যথেষ্ট সুবিধাও আছে তাতে

ওচৰত যথেষ্ট হোষ্টেলো আছে আপুনি আপুনি তাতে থাকিবও পাৰিব আৰু তাতে আপুনি কামাখ্যা মন্দিৰৰ লগতে ইফালে আপুনি কামাখ্যা মন্দিৰৰ ওচৰে পাজৰে আপুনি বেলেগ চাব নোৱাৰে আপুনি অকণমান আগবাঢ়ি আহিলে এইফালে আপুনি যথেষ্ট বস্তু চাব পাৰিব আৰু আপুনি হয় হয় গাড়ীৰ সুবিধা আছে আৰু আপুনি তাতে পুৰোহিতৰ লগত কথা পাতিলে যথেষ্ট কথা জানিবও পাৰিব কামাখ্যা মন্দিৰৰ বিষয়ে আৰু ইফালে আপুনি ইফালে আহিলে আপুনি উমানন্দ দৌল গোবিন্দ এইবোৰো চাব পাৰে এদিনতে আপোনাৰ অলপমান অসুবিধা হ'ব কিয় কাৰণ দৌল গোবিন্দটো আপোনাৰ উত্তৰ গুৱাহাটীত আছে আৰু ইফালে কামাখ্যাটো নিলাচল পাহাৰত আছে গতিকে আপুনি কামাখ্যা মন্দিৰত গৈ যথেষ্টখিনি ভালেই পাব তাৰে পৰিৱেশটোও খুব ধুনীয়া আৰু আপুনি কামাখ্যাৰ ওচৰত বগলা মন্দিৰ চাব পাৰে

অঁ অঁ ঠিক আছে অঁ